মই কোনো আৰ্টৰ প্ৰদৰ্শনী বা এক্সপ'লৈ গৈ নাই পোৱা সেই বিষয়ে মই ভাবোঁ এইসমূহৰ বিষয়ে মই ভাবোঁ মোৰ অভিজ্ঞতাৰ বিষয়ে বৰ্ণনা কৰিব পাৰিম মই নাই যোৱা যদিও মোৰ অভিজ্ঞতাৰ বিষয়ে মই ক'বলৈ দুআষাৰ চেষ্টা কৰিছোঁ মই মই মই যাবলৈ বিচাৰোঁ মই শিকিবলৈ বিচাৰোঁ গৈ মই কৰোঁ মই আৰ্ট কৰোঁ মই গৈ পিনি শিকিব বিচাৰোঁ কেনে শিল্পকলাই কেনেকৈ আৰ্ট সৃষ্টি কৰে কেনেকৈ পৰ্যবেক্ষণ কৰে কেনেকৈ জ্ঞান দিয়ে কেনেকৈ কি কথা বতৰা কয় কেনেকৈ কি স্কেলৰ সহায়েৰে বুজায় কেনেকৈ কি কেনেকৈ কি আমাৰ মাজত জ্ঞান অৰ্পণ কৰিবলৈ চেষ্টা কৰে তেনেকৈয়ে আমি যাবলৈ মই চেষ্টা কৰোঁ আৰু ইয়াৰ উপৰিও মই আৰ্ট শিকিবলৈ মই অতি উৎসুক মই কৰি থাকোঁ যদিও মই একেবাৰে পাৰদৰ্শী নহয় তথাপিতো মই খুবেই চেষ্টা কৰোঁ নিজৰ মনত থকা বৰ্ণনাবোৰ ওপৰত আনিবলৈ বহিৰ ওপৰত লিখিবলৈ মই আঁকিবলৈ চেষ্টা কৰোঁ তাৰ উপৰিও শিল্পকলাই যেনেদৰে এটা আ আৰ্ট আঁকিবলৈ চেষ্টা কৰে ঠিক তেনেদৰে ময়ো চেষ্টা কৰোঁ যাতে মোৰ শিল্পৰ নিচিনা আৰ্ট প্ৰদৰ্শনী কৰিব পাৰোঁ যেতিয়াই শিল্পই নিজৰ ভবাখিনি এখন বহীৰ ওপৰত আনিবলৈ চেষ্টা কৰে সেই মুহূৰ্তখিনি মই চাবলৈ বিচাৰোঁ যে ঠিক কেনেকুৱা মন্তব্যৰে তেওঁ নিজৰ মনৰ ভাৱনাবোৰ এখন বহীত আঁকিবলৈ যত্ন কৰে ঠিক তেনেদৰে ময়ো মোৰ নিজৰ মনত থকা বিচাৰবোৰ বহীত আঁকিবলৈ চেষ্টা কৰোঁ